আমাৰ গাঁও অঞ্চলৰ বিয়া বাৰু এতিয়া অলপ তেনেকুৱা নাই আগতে মানে যিহেতু বিয়াবিলাক পৰিয়াল ভিত্তিক এৰেঞ্জ বিয়া যি এৰেঞ্জ মেৰেজ বুলি যিটো কয় সেনেকুৱা আছিল আৰু বিয়াবিলাক আছিল হেৰিৰ নিজৰ নিজৰ সম্প্ৰদায়ৰ ভিত্তিত যে আপনি বামুণ গতিকে বামুণৰ ল'ৰা ক'ত আছে তাকে বিচৰি খবৰ লৈ খা খবৰ কৰি তেনেকে এই যে বাকী বাকী অন্যান্য সম্প্ৰদায়ৰ মানুহবিলাকৰো কলিতা হ'লে কলিতা পৰিয়ে পৰিয়ালৰ কোন গাঁৱত ল'ৰা আছে তেনেকে সেই পৰিয়ালৰ মানুহবিলাকে গৈ ল'ৰা ছোৱালী হেৰি কৰিছিল সাধাৰণতে বিয়াৰ বন্দবস্তিৰ জেনেৰেলি আমাৰ তাতে হেৰি নাছিল এই ল'ৰাৰ ঘৰে ছোৱালীৰ ঘৰক লেগি যায় কইনা বিচাৰি এতিয়া নতুন অৱস্থাত দেখলু দেখছো আমি যে ছোৱালীৰ ঘৰে দৰাৰ দৰা বিচাৰি ঘূৰি ফুৰে সেই সময়ত কিন্তু সেইটো এটা হেৰিয়ে আছিল নৰ্মছ নাছিল আৰু ছোৱালীৰ ঘৰক দৰা ঘৰে ছোৱালী বিচাৰি কইনা চাবা যাব সেইটো আছিল কইনা চাব যোৱা তে কইনা চোৱাৰ পিছত হেৰি হ'ল কইনাক দুয়োটা ঘৰৰ গাৰ্জেন্টৰ মাজত কথা বাতৰা হ'ল ছোৱালীক দেখালে ছোৱালীক চাই উঠাৰ পিছত দৰা ঘৰৰ মানুহৰ পচন্দ হ'ল পচন্দ হোৱাৰ পিছত আৰু অন্য একদিন দৰাও আহি চাই গেল চাই গেল আমি দৰাক বৰ বুলি কৈছিলোঁ এই বৰেও আহি কইনা চাই গেল বন্ধু বান্ধৱৰ লগত গতিকে ই হ'ল যে পচন্দ হ'ল আৰু এতিয়া তাৰেও কেইবাটাও পৰ্ব আছে হেৰি হোৱাৰ পিছত চবচে ডাঙৰ পৰ্বটো হ'ল পচন্দ হোৱাৰ পিছত এই যাত্ৰা কৰি যাৱা যাত্ৰা কৰি যোৱা মানে এই ল'ৰাৰ ঘৰে গাখীৰ মাছ ইত্যাদি ইত্যাদি লৈ কইনাৰ ঘৰোক লেগি যাব সেই উৎসৱটোৰ নাম আছিল যাত্ৰা কৰা উৎসৱ তাতে কইনাৰ কাৰণে আৰু কানি কাপোৰো লৈ যাব কইনাক সাধাৰণভাৱে কানি কাপোৰো দিবা দিলা এইটো হ'ল যাত্ৰা উৎসৱ তাৰ পিছৰ উৎসৱটো হ'ল ডাঙৰ উৎসৱটো হ'ল তেলৰ ভাৰ তেলৰ ভাৰটো আজিকালি হেৰি বুলি কয় জোৰণ বুলি কয় এই জোৰণ শব্দটো মই বহুত বছৰ বহুত সময়লৈ জানাই নাছিলোঁ এই গুৱাহাটীত আহিহে জোৰণটো শুনলো কিন্তু আমি কৈছিলোঁ তেলৰ ভাৰ আৰু এই তেলৰ ভাৰ কিন্তু চবতে আছিল মুছলমান সমাজতো তেলৰ ভাৰ আছিল তেওঁলোকে আমাৰ গাঁৱৰ ওচৰৰ মুছলমান মানুহ মানুহবিলাকে তেলৰ ভাৰ শব্দটো নকয় তেল বুলি কৈছিল এই আজি অমুকৰ বিয়াৰ তেল অ' এনেকে কৈছিল এই তেলৰ ভাৰত আজিকালি যেনকে হেৰিত যায় এই দিনতে তেলৰ ভাৰ জোৰণ দিবা যায় সেই সময়ত তেলৰ ভাৰ দিবা যা যি ৰাতি গৈছিল মতা মানুহে চাইকেলত বিভিন্ন বস্তু লৈ যে কেঁচা তামোলৰ থোক তাৰ পিছত ইত্যাদি ইত্যাদি লৈ যি লাগে কি কি লাগে পাহৰিলোঁ সেইবিলাক লৈ দৰাৰ ঘৰত যাব ছোৱালীৰ ঘৰত যাব ছোৱালীৰ ঘৰত কথা বাতৰা হ'ব ছোৱালীক লগি লৈ যোৱা কানি কাপোৰখিনিও দিব এই কানি কাপোৰখিনি ছোৱালী পিন্ধি ছোৱালী পিন্ধি ছোৱালী ৰাইজৰ আগত লগি আহি সেৱা কৰবো আৰু তেতিয়া এই সেৱা কৰাৰ পিছত কইনা ঘৰৰ দৰা ঘৰৰ মানুহে ছোৱালীৰ হাতত অলপ পইচা দেই সেইটোকে হেৰি মান ধৰা পইচা বুলি কয় আৰু এইটো আৰু তেনেকে বিয়া বিয়াৰ দিনাটো আৰু গোটেই দিনটোৱে বিয়া আজিৰ বিয়া যেনেকে মানুহে খাই লৈ ওলাই আহিল সেনেকুৱা নাছিল তেতিয়া বিয়া মানে গোটেই গাঁওখনৰে বিয়া আৰু চবেই মানুহ লাগি মেলি কৰি এই বিয়াখন চলাইছিল আৰু